অঁ শইকীয়া ইলেট্ৰনিকছ হয়নে অঁ অঁ এই মই আজি তিনিদিনৰ আগত যে চাৰ্জাৰ এটা আনিছিলো কি চাৰ্জাৰ দিলা হে বহুত গেৰাণ্টি দিছিলা দেখোন যে নাই দাদা লৈ যাওক লৈ যাওক চাৰ্জাৰটো আপুনি মানে বহুত দিনেই ইউজ কৰিব পাৰিব কিন্তু কোনো দিনেই বেয়া নহয় কিন্তু আজি তিনিদিনৰ ভিতৰতে যে ব বস্তুটো এতিয়া চাৰ্জেই নলয় পিনটো কিবা ঢিলা ঢিলা হৈ গ'ল মই এতিয়া কি কৰিম পিছে অঁ কি এবাৰ চাবা তোমালোকে কেতিয়া লৈ যাম অঁহ অঁ অঁ আজি মই নিব নোৱাৰোঁ কিন্তু অঁ ঠিক আছে কাইলৈ লৈ যাম